হেল্ল' এইখন বাৰু বিচিত্ৰাত লাগিছে নেকি বাৰু বিচিত্ৰা বুক ষ্টলত হয় আপোনালোকৰ তাৰপৰা মানে এখন মই যোৱা মাহত এখন কিতাপ আনিছিলোঁ কিতাপখনৰ নামটো আছিলে মাকাম কিতাপখন খুব ধুনীয়া লাগিল পঢ়িতো ভাল লাগিলেই তাৰ উপৰি মানে আপোনালোকৰ যিখিনি মানে যি কিছুমান কিতাপ থাকে ন লুটিয়ালে আপোনাৰ ফাটি যায় কিবা হৈ যায় কিন্তু আপোনালোকৰ কিতাপখন পঢ়োঁতে একো হোৱা নাই মানে লুটিয়াইছোঁ বা মানে লুটিয়াই মেলি হেৰি কৰিছোঁ আকৌ আপোনাৰ পাতো অকণমান চিন দিব কাৰণে কিমানখিনি পাৰিছো তাতো আপোনাৰ মানে পাতো অকণমান ভাঁজ লগাই থৈছোঁ হ'লেও একো হোৱা নাই ইমান ধুনীয়াকৈ মানে হেৰি কৰিছে ভাল লাগিছে বনাইছে তাৰ উপৰি সূচীপত্ৰটোও বহুত ধুনীয়া লাগিলে তাৰ মানে ছবিবোৰ পঢ়াৰ উপৰিও মানে তাত যি ধুনীয়াকৈ ছবিখিনিৰে মানে ইমান ধুনীয়াকৈ ফুটাই উঠাইছে খুব ভাল লাগিলে পঢ়ি কিতাপখন মানে বহুত ভাল লাগিলে আৰু ইনেও কিতাপখন বহুত ফেমাছেই হয় হ'লেও মানে ইমান ধুনীয়াকৈ মানে আপোনাৰ বনাইছে বা ইমান ধুনীয়াকৈ পাতটো মানে একো হোৱা নাই বহুত যু যুগ যুগান্তলৈকে মানে কিতাপখন থাকি যাব তাৰ উপৰি আপোনাৰ আখৰখিনিও ইমান মানে এটা জোখত আছে বা আমিতো পঢ়িব পাৰিছোঁ তাৰ উপৰি আমাৰ ঘৰৰ বয়সস্থ যি মানুহখিনিও পঢ়িব পাৰিছে খুব ভাল লাগিছে আইতাহঁতেও পঢ়িব পাৰিছে খুব মানে মানে আমাৰ ঘৰৰ মানুহে চবেই মানে শলাগিছে আৰু আপোনালোকেও সদায় এনেকৈ কিতাপবোৰ বনাই গৈ থাকক কিতাপখনটো ভাল লাগেই তাতকৈ মানে ছবি হওক বা সৰু ল'ৰা ছোৱালীবোৰেও মানে ছবিখিনি চাইয়ে অলপ বুজিবলৈ মানে বুজিব বিচাৰে যে কি হয় বস্তুটো সিহঁতে ইমানখিনি পঢ়িব নোৱাৰিলেও মানে বুজিব বিচাৰে যে ছবিখিনি পৰাই যে কি হয় বস্তুটো কি কথা কাহিনীতো বুজিব বিচাৰে সেইকাৰণে খুব ভাল লাগিল আৰু এনেকৈয়ে আপোনালোকে আগলৈও কিতাপবোৰ বনাই যাওক খুব ভাল লাগিব আৰু আমিও পঢ়িবলৈ অতি আগ্ৰহেৰে ৰখি আছোঁ